আমাৰ গাৱঁত কোনোবা ব্যক্তি ঢুকালে তেওঁৰ শৱ সৎকাৰ যথেষ্ট ধৰ্মীয় নীতি নিয়মৰ মাজেৰে কৰা হয় তেওঁক চাৰিজন মানুহে চাঙত তুলি কান্ধত উঠাই খৰি দিয়া স্থানলৈ লৈ যায় আৰু তেওঁৰ ভাগৰ প্ৰয়োজনীয় নিত্য ব্যৱহাৰ্য্য কিছুমান কাপোৰ কানি আচ বাব সেই খৰি দিয়া স্থানলৈ লৈ যোৱা হয় লগতে ধূপ ধূনা নিমখ তামোল পাণ দা দক্ষিণা আদিৰে বহুতো সুগন্ধি দ্ৰব্য দি তেওঁক স্বৰ্গস্থান পাবলৈ সৎকাৰ তেওঁৰ দেহ সৎকাৰ কৰা হয় আৰু সেই দেহ সৎকাৰ কৰা স্থানত যিকণ স্থানত তেওঁক সৎকাৰ কৰা হ'ব সেই স্থানকণো দক্ষিণা দি চাৰিও চুক চাৰিও দিশ কিনি ল'ব লগা হয় এইদৰেই খৰি দিয়া হয় এজন মানুহক তাৰ পিছতেই ঘৰৰ যিখিনি মানুহ থাকে সেই মানুহসকলে তেওঁৰ আত্মাৰ সদ্গতিৰ অৰ্থে সম্পূৰ্ণ ব্ৰত দি তিনি দিনলৈ ব্ৰত দিয়ে আৰু তিনি দিনত তিলানী পতা হয় তিলানীত বামুণ আহে বামুণে আহি আমাক শান্তি দিয়ে শান্তি দিয়াৰ পিছতে আমি আমাক শুচি কৰি তেখেতে আজ্ঞা অনুসাৰে সমাজ গোটাই মাহ প্ৰসাদ দি ৰাইজৰ আৰ্শীবাদ লোৱা হয় আৰু সেই দিনাৰ পৰা এ বেলি ডুবাৰ আগতেই এসাঁজ ব্ৰত ব্ৰত ব্ৰতত বনোৱা চাউল দালি আলু আৰু বিভিন্ন ধৰণৰ বতৰৰ পাচলি মিলাই সান মিহলিকৈ খিচিৰি বনাই খোৱা হয় এইদৰে তিলনীৰ পৰা দহালৈকে এসাঁজ ভাত খাই ঘৰৰ মানুহে তেওঁৰ আত্মাৰ চিৰশান্তিৰ আৰু সদ্গতিৰ কামনা কৰি প্ৰত্যেক দিনাই তেওঁৰ হৈ গীতা পাঠ কৰোৱাই কীৰ্ত্তন পঢ়াই আৰু ঘৰখন শুচি কৰাই দহ দিনত দহা পাতে দহাতো গোটেই মিতিৰ কুটুম আহি বামুণ বা সাধু মাতি ভান্তি খাই আৰু সেই দিনাখন যোনে যিজন ঢুকাই তেওঁৰ পুত্ৰই বা পৰিবাৰে যোনে তেওঁৰ ক্ৰিয়া ধৰে তেখেতক হতুৱাই পিণ্ড দান কৰা হয় আৰু ঘৰত আহি পিণ্ড দান কৰাৰ পিছতে তেখেতৰ চুলি ডাঢ়ি খুড়াই ঘৰত আহি গা মূৰ তিয়াই বামুণৰ বা সাধুৰ শান্তি খাই নিজকে শুচি কৰে আৰু পৰিয়ালৰ মানুহকো শুচি কৰাই সেই দিনাখন গোটেই মিতিৰ কুটুম আৰু গাঁৱৰ জ্ঞাতি আহি একেলগে প্ৰসাদ আৰু জা জলপান খোৱা হয় কীৰ্ত্তন পাঠ কৰা হয় আৰু এইদৰে দহা পালন কৰে তাৰ পিছতেই এঘাৰ দিনৰ দিনা কাজ হয় কাজতো সেই তেখেতৰ হৈ দা পিণ্ড দান কৰে ক্ৰিয়া ধৰাজনে আৰু গোটেই গাঁৱৰ জ্ঞাতি মিতিৰ কুটুম ভকত বৃন্দ আহি কীৰ্ত্তন পাঠ কৰি ধৰ্মীয় নীতি নিয়মৰ মাজেৰে এ পৰিয়ালবৰ্গক উদ্ধাৰ কৰে আৰু সেই দিনাখন সেই মৃতকজনৰ আত্মা যাতে সেই ঘৰখনৰ মানুহক কু দৃষ্টি দিব নোৱাৰে তাৰ বাবে গায়ন বায়ন লগাই তেওঁৰ আত্মাটোক স্বৰ্গত স্থান পাবৰ বাবে দৈৱবাদ্য বজাই ঘৰখন শুচি কৰাই আৰু আত্মীয় স্বজন পুত্ৰ পৰিবাৰক এই দুখৰ পৰা মুক্ত হৈ দৈনন্দিন নিত্য কাৰ্য্য কৰিবৰ বাবে আৰ্শীবাদ দি কাজ কৰ্ম সমাধান কৰে তাৰ পিছতেই ইমান দিন বৰতীয়া সাঁজে খাই থকাৰ বাবে সেই দিনাখন খাৰ মাছ দি গোটেই ঘৰৰ মানুহক আৰু পৰিয়ালৰ মানুহক শুচি কৰোৱা হয় আৰু সেই দিন ধৰিবৰ পৰা তেওঁলোকে তেল মা মছলা আৰু মাছ মাংস ভোজন কৰিবলৈ আজ্ঞা দিয়া হয় এইদৰেই আমাৰ আকৌ কোনোবা মানুহ ঢুকালে এই নীতি নিয়মৰ মাজেৰে ধৰ্মীয় ধাৰ ধৰ্মীয় আচাৰ অনুষ্ঠানবিলাক পালন কৰি আমি শুচি হওঁ আৰু সমাজখনক একতাৰ দোলেৰে বান্ধ খাই থকাত সহায় কৰে আৰু এইখিনি বিভিন্ন ধৰ্মৰ মানুহৰ হয়তো বিভিন্ন হ'ব পাৰে বিভিন্ন হ'ব পাৰে আমি এইদৰেই শৱ সৎকাৰ সমন্ধীয় ধৰ্মীয় আচাৰ অনুষ্ঠানবোৰ পালন কৰোঁ